হয় মই চৌকাত বনাই পাইছোঁ চৌকাতে বনাওঁ আমি চৌকাত বনোৱা ভাত চাউলো বহুত সোৱাদ হয় আৰু তৰকাৰীও বহুত সোৱাদ হয় মাছৰ তৰকাৰী সোৱাদ হয় আৰু মাংসও তেনেকে সোৱাদ হয় জোল বনালেও সোৱাদ হয় তেনেকৈ বেঙেনা পোৰা আলু পোৰা তিতাকেৰেলা পোৰা পোৰা বস্তুও বহুত ভাল লাগে চৌকাত বনালে সকলোবিলাক আৰু চৌকা বুলি ক'লে আৰু তাতে বহুত পুৰিও খাব পাৰি ভজা পোৰা সকলোবিলাকেই সোৱাদ হয় তাত আমি বহুতখিনিয়ে বস্তু বনাই খাওঁ যেনেকৈ শাক বইলটোও ভাল হয় বইল বস্তুও ভাল হয় সিজোৱা বনোৱা ভজা পোৰা সববিলাকেই আৰু এইবিলাক ভাল লাগে তেনেকৈ বনাই খাবলৈ আৰু তাৰ পৰা ধৰক এতিয়া বেমাৰ আজৰো খুব কম হয় মানুহৰ গেছত খালে আৰু যেনেকৈ বেমাৰ হয় চৌকাত যেনিবা বেমাৰ আজাৰবিলাকো বহুত কম হয় যেনে এতিয়া চৌকাত বনোৱা ভাতটো মাৰ চাকি বনোৱাটো সেইটো খালে মানে ধৰক ডায়েবেটিছো নহয় কিবা নহয় ডায়েবেটিছ থকা মানুহৰ কাৰণেও ভাল তেনেকুৱা বহুতখিনি আগতে সকলোৱে চৌকাত বনাই খায় সেয়া মানুহৰ বেমাৰো কম আছিল মানুহৰ চকুৰ প্ৰব্লেম নাছিলে পেটৰ প্ৰব্লেম নাছিলে আজিকালি গেছ ইনডাকশ্যনত খোৱা মানুহবিলাকৰ বেমাৰো বেছি বোলে ফেটছটো বেছি হয় এইবিলাক প্ৰব্লেম আৰু আমি চৌকাত বনোৱা ৰন্ধা বস্তুটো খাই মানে খুব ভাল পাওঁ আৰু সেইটো বহুত হেল্ডী হয় হেল্ডী মানে কি আৰু সেইটো বহুত শক্তিকৰ তাতে মানে মানুহে খাই বৈ মানে এইবিলাক বেমাৰ আজাৰবিলাক দূৰ হৈ থাকে সেইটো কাৰণে ভাল লাগে আৰু চৌকাত বনাই বহুত ভাল পাওঁ আমি পাইছোঁ ভালো লাগে সেইটোৱে আৰু কথা